নৃত্যৰ পয়োঁভৰ অনবৰতে দেখি থকা যায়

গতিকে বহুতো নৃত্য গাঁৱলীয়া সমাজত দেখা যায়

নৃত্যৰ বৈচিত্ৰও দেখা যায়

একেবাৰে সাধাৰণ উদাহৰণ হিচাপে বিহু উৎসৱৰ কথা যদি কোৱা যায় বিহু উৎসৱত কেৱল হুঁচৰিয়েই মৰা নহয় ঘৰে ঘৰে যদিও ল'ৰা ছোৱালীয়ে হুঁচৰি মাৰে তাৰ বাহিৰেও বিভিন্ন জাতি জনজাতিৰ মাজত পথাৰত মুকলি পথাৰত ৰাইজৰ সমাৱেশত সকলোৱে মিলি একেলগে নৃত্য কৰে মুকলি বিহু মাৰে আৰু তাত মিচিং বিহুও মৰা হয় মৰাণ বিহু মৰা হয় বা এটা দুটা হয়তো বাগৰুম্বা নৃত্যও থাকিব তাৰ মাজত তিৱা নৃত্যও থাকিব গতিকে এনে ধৰণৰ বিভিন্ন ধৰণৰ নৃত্য গাঁৱলীয়া পুৰুষ মহিলাই একেলগে গোট খাই পথাৰত বা তেনে ধৰণৰ মুকলি ঠাইত একেলগে তেওঁলোকে নাচি উপভোগ কৰে গতিকে সমাজ সংস্কৃতিত গাঁৱলীয়া সমাজ সংস্কৃতিত নৃত্যৰ পয়োঁভৰ অধিক দেখা যায়